দেশত উপলব্ধ চিকিৎসালয় আৰু চিকিৎসা সেৱাৰ বিষয়ে মোৰ মতামত আগবঢ়াবলৈ হ'লে ব্ৰিটিছৰ দিনৰপৰাই অলপ অলপ চিকিৎসা সেৱা আৰম্ভ হৈ স্বাাধীনতাৰ পিছত ভাৰতবৰ্ষৰ চিকিৎসা সেৱা এক পূৰ্ণগতিত আগবাঢ়িব ধৰে বিভিন্ন ধৰণ বিভিন্ন ঠাইত ডাঙৰ ডাঙৰ চিকিৎসালয় খোলে আৰু সিমানখিনি চিকিৎসালয় কিন্তু আমাৰ ভাৰতবৰ্ষৰ যিমান জনসংখ্যা আছে সিমানখিনি মানুহক সহজে সেৱা আগবাঢ়িব আগবঢ়াব নোৱাৰে সেয়েহে এই ক্ষেত্ৰত লাহে লাহে যিখিনি মানে উন্নতিৰ ফালে আহি আছে সেইখিনি আৰু অলপ বঢ়াই আহিলে ভাল হয় আৰু দেশত চিকিৎসা সেৱাটো বহুত ব্যয়বহুল হয় সেয়েহে চৰকাৰে বিভিন্ন ধৰণৰ বীমা আঁচনিসমূহ সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ বাবে উলিয়াইছে ইয়াৰদ্বাৰা উপকৃতও হৈছে বুলি ভাবোঁ নহ'লে গাঁৱৰ অঞ্চলৰ দুখীয়া মানুহবিলাকে চিকিৎসা কৰিবৰ কাৰণে চিকিৎসালয়ত আহিব খোজা নাছিলে কিন্তু এতিয়া অটল অমৃত যোজনা য়োজনাৰপৰা মানুহে কাৰ্ডৰ সহায়ত অটল অমৃত কাৰ্ডৰ জৰিয়তে যিখিনি ফুল অফ মুডত চিকিৎসা কৰিব পাৰে সেয়েহে তেওঁলোকে আহিব ইচ্ছুক হৈ পৰিছে তুলনামূলকভাৱে আগতকৈ এতিয়া বহুতখিনি উন্নত হৈছে চিকিৎসা সেৱা আৰু ই সুলভ হোৱা যেনো অনুভৱ হয় ক'ভিড মহামাৰীৰ সময়ত আৰু চৰকাৰে যিমানখিনি ব্যৱস্থা গ্ৰহণ কৰিছে তাক শলাগ শলাগিবলগীয়া কাৰণ গাঁৱৰ ভিতৰুৱা মানুহখিনি যিখিনি ক'ভিডত আক্ৰান্ত হৈছিল দুখীয়া মানুহখিনি বিশেষকৈ তেওঁলোকে ব্যক্তিগত চিকিৎসা চিকিৎসালয়ত চিকিৎসা কৰিবলৈ সক্ষম নহয় আৰ্থিক অৱস্থাৰ বাবে যিহেতু চৰকাৰে তেওঁলোকৰ কাৰণে বিনামূলীয়া চিকিৎসা আগবঢ়াইছে সেয়েহে ক'ভিডৰ সময়ত তেওঁলোকে অকণো অসুবিধা নোহোৱাকৈ খোৱা থকা বিনামূলীয়াকৈ লাভ কৰি চিকিৎসা সেৱা বিনামূলীয়াকৈ লাভ কৰি সুস্থ হৈ নিজৰ নিজৰ ঘৰলৈ উভতি যাব পাৰিছে ক'ভিড মহামাৰীত সকলো মানুহৰ নিচিনা নিচিনাকৈ মোৰো শাৰীৰিক আৰু মানসিকভাৱে বহুতখিনি ক্ষতি সাধন হৈছে সকলো মানুহৰে মানসিক এটা চাপত থাকিব লগা হৈছে যাৰ বাবে ষ্ট্ৰেছ বাঢ়িছে এনজাইটি বাঢ়িছে প্ৰেছাৰো বাঢ়িছে কিছুমানৰ আৰু লকডাউনৰ টাইমত খোৱাৰ অসুবিধা হৈছিল সেইবিলাকৰ কাৰণে স্বাস্থ্যৰো অলপ যি খাব লগা আছিলে সেইখিনি খাব নোপোৱাৰ কাৰণে মানুহে অলপ ভোকত থাকিবলগীয়া হৈছিল দুখীয়া দুখীয়াখিনি আৰু সেইটো টাইমতে গাঁৱৰ মানুহবিলাকৰ ওচৰত সহায়ৰ আগবঢ়াবলৈ চৰকাৰে যি বিনামূলীয়া খাদ্য বিতৰণ কৰিছিল তাক শলাগিবলগীয়া আমাৰ অঞ্চলত উন্নত স্বাস্থ্যসেৱা প্ৰ্ৰাপ্ত কৰিবলৈ হ'লে ৰাস্তা ঘাট পদূলি ভাল কৰিব লাগিব প্ৰথম কথা দ্বিতীয়তে আদৰ্শ চিকিৎসালয়সমূহত অভিজ্ঞ ডক্তৰক এপইণ্ট কৰিব লাগিব তেওঁলোকৰদ্বাৰা চিকিৎসা কৰিলে কাৰ মানে উপকৃত হ'ব বুলি ভাবোঁ ইয়াৰ উপৰিও এম্বুলেঞ্চসমূহত আটক আটকধুনীয়াকৈ সজায় উন্নত মানদণ্ডৰ সুবিধাসমূহ সংযোগ কৰি এম্বুলেসসমূহৰ সংখ্যা যাতে বেছি কৰা তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব লাগিব ইয়াৰ উপৰিও এম্বুলেসসমূহ যাতে সময়মতে গৈ পায় তাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিব লাগিব